হেল্লো দত্তদা দোকানত আছে অঁ মোক এই বস্তু কেইটামান লাগিছিলে এই এটা ঘৰত সৰু সুৰা বাৰ্থডে' এটা আছে অঁ কি কি লাগিব কৈছে ন ৰ'ব আলু লাগে দহ কে জি অঁ পিঁয়াজ ছয় কে জি নহৰু এক কে জি লিখিলে আদা এক কে জি গ্ৰীণ মটৰ আঠ কে জি বিলাহী পাঁচ কে জি বন্ধাকবি ছয় কে জি লিখিলে পটল পাঁচ কে জি ৰঙালাউ দহ পিচমান দিব বেঙেনা দহ কে জি

দাংবডী দিব ছয় কে জি গাজৰ আৰি তিঁয়হ দিব পাঁচ কে জি কেঁচা সৰিয়হ আছে যে যদি আছে এক কেজিমান দি দিব চোন এইখিনি বস্তু মানে মোক ঊনৈছ তাৰিখে লাগে ঊনৈছ তাৰিখে পিছবেলা দিলেও হ'ব ডেলিভাৰী দি দিব পইচাটো সুলভ মূল্যত লগাব লগত লগত আহি ইয়াতে দি দিম হ'বনে আকৌ কোৱাঁচোন বস্তুখিনি কৈছে ন ৰ'ব দেই তেনেহ'লে আলু দহ কে জি পিঁয়াজ ছয় কে জি নহৰু এক কে জি আদা এক কে জি মটৰ চাৰি কে জি বিলাহী পাঁচ কে জি বন্ধাকবি ছয় কে জি পটল পাঁচ কে জি ৰঙালাও দহ পিচ বেঙেনা ডাঙৰ ডাঙৰ বেঙেনাটো দিব দেই বে দহ কে জি দাংবডী ছয় কে জি গাজৰ আৰু তিঁয়হ দিব পাঁচ কে জি আৰু যদি সৰিয়হ আছে কেঁচা সৰিহ তেতিয়া এক কেজিমান দিব ঊনৈছ তাৰিখে পিছবেলা দিলে হ'ব বস্তুটো সুলভ মূল্যত দিব মই পইচাটো ঘৰতে আপোনাক আহি দি দিম ঠিক আছে অঁ